অ বাইদেউ এইটো এই গামখাৰুৰ তাত লাগিছে নেকি বাৰু গামখাৰুৰ দোকান যে

গামোচা লাগিছিলে বাৰু চেলেং চেলেং পাম নাই বাৰু অ অ মই কাইলৈ মই পৰহিলৈ মানে গৈ আছোঁ মানে আপুনি মানে আমি গৈ আছোঁ অলপ দামটো চাবচোন বাৰু আপুনি মানে অলপ যিহেতু কাপোৰখিনি আমি সৰহকৈয়ে ল'ম অ হ'লেও আপুনি চাবচোন কিবা এটা মানে এতিয়া যিহেতু এ যিহেতু মানে আমাৰ বহুত খৰচ হৈ গৈছে অলপ আপুনি এই নিজৰ বুলি অলপ চাবচোন আপুনি অ অ অ বুজি পাইছোঁ বাৰু আপুনি বেপাৰী মানুহ

হ'ব দিয়ক তেতিয়াহ'লে সেইটোৱে অ তেতিয়াহ'লে আমি কাইলৈ বা পৰহিলৈ গৈ আছোঁ অ অ হ'ব দিয়ক অ